শোণিতপুৰ জিলাত জনপ্ৰিয় স্থানীয় যিবোৰ ক্ৰীড়া সাধাৰণতে আমি দেখাত ফুটবল ভলীবল ক্ৰিকেট সেই ইত্যাদি এইবোৰ খেলবোৰ দেখি থাকোঁ আৰু এইবোৰ খেলটো সকলোতে বাৰু জনপ্ৰিয় মনোৰঞ্জনমূলক কাৰ্যকলাপ খেল ধেমালি বাদ দি আপোনাৰ আমাৰ যিবোৰ সাধাৰণতে জাতীয় উৎসৱ এনেকৈ মানুহে পালন কৰে সমূহীয়াভাৱে সকলোৱে মানে বিহুৱেই ধৰক এতিয়া হেৰিকৈ পাতে সেনেকুৱা আৰু আৰু এইবোৰ এনেকুৱা উৎসৱবোৰে মানুহক মানে মানুহৰ মাজত একতাটো হেৰি কৰি ৰাখে মানুহখিনিক একগোট কৰি পেলাই মানে সকলোৱে মিলিজুলি কামটো কৰে গতিকে মানুহৰ মাজতো এটা সমাজত এটা ধনাত্মক এটা প্ৰভাৱ এটা পৰে সকলো মিলিজুলি থকাৰ যিটো মানে পৰম্পৰা গতিকে এইখিনিয়েই আৰু